ক'ত লাগিছে ফোনটো অঁ হয় হয় ঠিক আছে মই আ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা কৈছোঁ মই তাত মানে পি এইচ ডি কৰি আছোঁ ছইল ডিপাৰ্টমেণ্টৰ বিভাগত এতিয়া আপোনাৰ পৰা কিছুমান তথ্য কালেক্ট কৰিব বিচাৰোঁ কিছুমান তথ্য জানিব বিচাৰোঁ তাৰ কাৰণে আপোনালোকে ফোনটো লগোৱা হ'ল হয় হয় আপুনি বৰ্তমান ফাৰ্মিং কৰি আছে হয় হয় ঠিকে চলি আছে ঠিক আছে ঠিক আছে আপুনি এতিয়া কেনে আপোনাৰ খেতিৰ বাবে ধৰক কেনেকুৱা মাটিটো বেছিকে প্ৰয়োজনীয় অঁ অঁ

হয় হয় আৰু আপুনি ঘৰত তেনেকুৱা ধৰণৰ কিবা নাৰ্ছাৰী বা গাৰ্ডেন কৰিছে নেকি অঁ অঁ ঠিকে আছে হয় হয় অঁ বুজিছোঁ অ ঠিকে আছে আপুনি মানে তাৰপৰা উৎপাদন কৰি আছে ন ঠিকে আছে আপুনি সেই শস্যখিনি খিনি বেচা কিনা কৰে আপুনি পাইকাৰী ৰেটত দিয়ে নে ধৰক খুচুৰা ৰেটত হয় হয় বুজিছোঁ অঁ অঁ বুজিছোঁ বুজিছোঁ আপোনাৰ এনেই এমা একোৰেট কিমানমান এৰিয়াত বা কিমানমান মাটিকালিত আপুনি খেতিটো কৰিছে

দুবিঘা ন এই শস্যখিনি যে আপুনি কৰে তাত আপোনাৰ আপুনি মজুৰি কৰিবৰ কাৰণে যিখিনি ধৰক কৰ্মী নিয়োগ কৰে সেইখিনি আপুনি ঘৰৰে কৰে নে আপুনি বাহিৰৰ পৰা আনে অ মানুহ লগায় ন আ আপুনি মানুহ যিখিনি লগায় তেওঁলোকক যিখিনি মজুৰি দিবলগীয়া হয় সেইখিনি চাগে আপুনি নাৰ্ছাৰীখনৰ পৰা যিখিনি টকা উৎপাদন কৰে তাৰ পৰাই দিয়ে ন হয় হয়

হয় মই সেই কথাটো সুধিম বুলিয়ে ভাবিছিলোঁ জেনেৰেলি ধৰক শস্যটো কৰিবৰ কাৰণে আমি মাটিটো চফ্ট কৰিব লাগিব আপুনি সেই মাটিখিনি চফ্ট কৰিবলৈ ট্ৰেক্টৰ ব্যৱহাৰ কৰে নে আমাক থলুৱা ধৰক গৰু হাল গৰু এনেকুৱা ব্যৱহাৰ কৰে অ আপুনি মানে প্ৰযুক্তিবিদ্যাটো ইউজ কৰে আৰু টেকন'ল'জি অঁ খাৰ হিচাপে কিবা ব্যৱহাৰ কৰে নেকি পাচনসাৰ ব্যৱহাৰ কৰে ন ঠিকে আছে ঠিক আছে ঠিক আছে হয় হয় আপুনি সেই পাচন খাৰটো ঘৰতে প্ৰস্তুত কৰে ন অঁ অঁ পেলনীয়া যাব জোঁথৰৰ পৰা চাগে মে' বি আৰু গৰুৰ যিবোৰ গু মূত্ৰ ওলাই তাৰপৰা হয় হয় কেঁচুসাৰ ব্যৱহাৰ কৰে ন

বুজিছোঁ ঠিকে আছে ইনকামটোত ঠিকে চলি আছে হয় হয় মই মানে আপোনাৰ এই তথ্যখিনি সংগ্ৰহ কৰাৰ এটা কাৰণেই হৈছে যে মই এই বিষয়ৰ ওপৰত মানে মই বৰ্তমান অধ্যয়ন কৰি আছোঁ পি এইচ ডি কৰি আছোঁ গতিকে এই তথ্যখিনি মোৰ কাৰণে গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয় সেইকাৰণে মই আপোনাৰ নাম্বাৰটোৰ পৰা আপোনাৰ পৰা সংগ্ৰহ কৰি ঠিক আছে ঠিক আছে ঠিক আছে বাৰু বাৰু ঠিক আছে আপোনাক ধন্যবাদ থাকিল আপোনালৈ নিশ্চয় নিশ্চয় ঠিক আছে